হেল্ল' দা নম হেল্ল' দাদা নমস্কাৰ মই ৰাহত আলী কৈ আছোঁ আপোনাৰ এইয়া মই মানে মানালী যাব আছিলে হাঁ অঁ সেইকাৰণে মই আপোনাক মানে কল কৰিলোঁ মোক মানে ৰাহুল দাই মোক নাম্বাৰটো দিছে হাঁ আপুনি মানে টুৰিষ্টক মানে হেৰি মানে পেকেজ চেকেজ আপুনি বোলে হেৰি কৰি দিয়ে ছ' সেইকাৰণে কল কৰিছিলোঁ মানে মই মানালী যাব আছিল হাঁ তো তাতে যাওঁতে মানে খৰচ পাতি কেনেকুৱা হ'ব মানে এই মানে ধৰকচোন তাতে মানালীত যদি আমি মই মানে এক ৰাতি যদি থাকিব যাওঁ তো তাতে মানে এক ৰাতিত মানে কিমান মানে হোটেল ভাড়াটো হ'ব নাইন থাউজেণ্ড ন নাইন থাউজেণ্ড তো এক ৰাতিত তাত তাতে মানে অঁ আচ্ছা মানে ডিনাৰৰ কাৰণে তাতে হাঁ হাঁ অঁ এইটো লজৱাইজ ন আৰু মানে মানে আৰু আপাৰ মানে কিমান মানে কিমান মান লৈ আপোনাৰ ৰুম আছে মানে কিমান প্ৰাইচ মানে তাতে ৰুম এইটো মানে ল'ৱেষ্ট ন নাইন থাউজেণ্ড আৰু মানে ওপৰত মানে কিমানলৈ আপোনাৰ মানে ৰুমটো এটা আছে দুই লাখমান এক ৰাতি বাপ্পা ঐ ইমান ইমান দা দামী মানুহ তাতে যায় না অঁ মই যাম মোৰ মানে ল'ৱেষ্টটো দিলেই হ'ল নাইন থাউজেণমান দিলে হ'ল মই মানে দুখীয়া মানুহ ন তো মানে বহুত মন গৈছে তাতে যাব কাৰণে